হেল্ল' হয় কওক অঁ হয় কওক কি কি লাগে অঁ কল কিমান আষি লাগে অঁ কি কল লাগিব অ' চেনীকল জাহাজী কল আছে আষি চল্লিছ টকাৰ আছে পঞ্চাছ টকাৰো আছে আপেল আছে আছে আপেল আছে আঙুৰ আছে অঁ আপেলৰ এশ ষাঠি হ'ব এটা আৰু এটা এশ আশী হ'ব এইটোও পাবা কিমান লাগে অ' আৰু কি লাগিব আছে আছে কুঁহিয়াৰ আছে ভাল কুঁহিয়াৰ পাব পঞ্চাছ টকাকৈ হ'ব নাই কুঁহিয়াৰ নাপায়েইতো কুঁহিয়াৰৰ দামটো কমাব নোৱাৰি আৰু তিঁয়হ তিঁয়হৰ পঞ্চাছ টকা হ'ব এইটো চালানিটো আৰু লোকেলটো ষাঠি টকা হ'ব কিলো তিঁয়হৰ ইয়াত তিঁয়হ পোৱা নাযায়েই

আছে আছে আনাৰস আছে আনাৰস লোকেল আছে আৰু চালানি আছে এইটো শ্বিলঙৰটো আছে আৰু লোকেলো আছে শ্বিলঙৰটো অকণমান দাম বেছি হ'ব আৰু লোকেলটো কম হ'ব শ্বিলঙৰটো বেছি মিঠা হ'ব আৰু ইয়াৰটো অলপ কম মিঠা হ'ব আহিব আপুনি আহিলে পাব